পপি কোৱা কি কৰিবা এনেহ আছোঁ ভাত খালানে কিহেৰে খালা বা নাই খাবলৈ লৈছোঁ আৰু

অঁ ভণ্টিহঁতে শুব নহয় সেইটো কাৰণে সোনকালে বনাই আৰু সিহঁতক খোৱাই বোৱাই শুবলৈ দিবলৈ স্কুলো দূৰ হয় ভাগৰো লাগে চাইকেল চলাই অহা যোৱা কৰা এই নতুনকে ব্যৱসায় এটা আৰম্ভ কৰিম বুলি ভাবিছোঁ তাকে তুমিয়ে মই দুজনী কৰিম বুলি ভাবিছোঁ অঁ অঁ কাপোৰকে আনিলে ভাল হ'ব ন বিশেষকৈ এতিয়া আমি প্ৰথমে এই চৰাইদেউ ফেষ্টিভেলতে দোকানখন দিলে ভাল হ'ব নি বাৰু

এনেই কেনেকুৱা ধৰণৰ কাপোৰ কানি আনিলে ভাল হ'ব বাৰু

মেখেলা চাদৰ বোৱা মেখেলা চাদৰ আনিব লাগে ৰঙালী গামোচা তাৰ পৰা গৰম কাপোৰ অলপ অঁ আকৌ সৰু ল'ৰা ন সৰু ল'ৰা আকৌ এইবোৰ চিংগুলকে মেখেলা অলপ ন চিংগুলকে মেখেলা মুগা মেখেলা কেইখনমানত আনিব লাগে ন মুগা মেখেলা কেইখনমান ৰিহা চাদৰ

এনেকুৱা ইস্কাপো আনিব লাগে সেইবোৰ অকণমান মুগা হেৰি চাদৰবোৰকৈ

অঁ অঁ আৰু আকৌ লাভ হোৱা পইচাখিনন্দি আকৌ আনিমগে ন পাছত আকৌ ক'বাত দিবলৈ হ'ব বা আমি নিজে চিৰস্থায়ীকীয়া দোকান এখন খুলি ল'ম দুইজনীয়া পাৰ্টনাৰশ্বিপত ন দুইজনীয়ে মিলা মিছাকে থাকিম আৰু ন অঁ কোনোবা এজনী আগ আগবেলা যাম কোনোবা পাছবেলা যাম ন কোনোবা এজনী আগবেলা যাম কোনোবা এজনী পাছবেলা যাম আমাৰ অঁ এই আমাৰ কাপোৰ অনাটো ক'ৰ পৰা হ'ব বাৰু

অঁ এতিয়া পোনপথমে আমি তিনিচুকীয়া পৰা অনাই ভাল হ'ব ন আকৌ দূৰৰ পৰা অনাটো কথা পাছত চিন্তা কৰিম আৰু

তিনিচুকীয়াত

সোমবাৰ মানে আমি দুইজনী ওলাম নহ'লে তিনিচুকীয়ালৈ অঁ অঁ দুইজন দুইজনীয়ে কৰি মেলি আকৌ ট্ৰেইনত গুচি আহিম আকৌ ৰাতিপুৱা ট্ৰেইনতে ইণ্টাৰ চিটিত যামগৈ আকৌ গধূলি গুচি আহিম ন' গধূলি আমাৰ বজাৰ চজাৰ কৰি এতিয়া কোনখন পাওঁ সময়মতে সেইখনতে আহিব লাগিব আৰু হয়নে পাছবেলা আহি আমি শিমলগুৰিত বস্তুখিনি ৰখাই ক'বাত থলও থৈ দিম নহ'লে গাড়ী এখন ভাড়া কৰি এইডোখলে গুচি আহিম আৰু গাড়ীখন ভাড়া কৰি আহিলেও দুইজনী মিলা মিলি কৰি পইচাটো দিলেই হ'ল আৰু কি ইভাগেতো আমি হেৰিত আহিব নোৱাৰিম আৰু গাড়ীও নেপাম চাগে তেতিয়ালৈকে ন সেইটো কাৰণে লৈ আহি আমি গাড়ী এখন ভাড়া কৰি অনাটোৱে ভাল

অঁ অঁ